অঁ হয় হয় হয় অঁ নহয় হেৰি জ্বৰ হৈছিল নেকি বাৰু অঁ অঁ

মৰ্ণিং আহি পিনে একবাৰ ক্লিনিকত দেখাই ল'ব নাই ঠিক হৈ যাব এইবোৰ নৰ্মেল বতৰৰ হয় ন ত' হৈ থাকে বাৰু গাঁৱে ভূঞে অঁ ঠিক আছে বাৰু হ'ব